আমাৰ অঞ্চলত নতুন চামে ফুটবল বা আন খেলতকৈ ক্ৰিকেট বেছি ভালপোৱা কাৰণ এনেকুৱা ধৰণৰ কিছুমান চামৰ সময় প্ৰতি লক্ষ্য ৰাখি কিছুমানে ফুটবল খেলটো একে ভা ভাৱে একেদৰে খেলি থাকিব নোৱাৰে বা চায়ো কিছুমানে চায়ো বস্তুটো আপোনাৰ আকৰ্ষিত নহয় যিদৰে ঠিক তেনেদৰে ক্ৰিকেটত কম সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিনেদৰে হওক টি টুৱেণ্টি যিটো ট্ৰেন্ড আহিলে আজিকালি সময়ৰ সেই ট্ৰেন্ডটোৰ বাদে তেখেতলোকে কম সময়তে এখন খেল উপভোগ কৰিব পৰা উপৰিও এখন খেল অনুতপ্ত হয় খেলিবলৈ ঠিক সেইদৰে কিছুমান ল'ৰাই কিছুমান চামে ফুটবল খেলতকৈ ক্ৰিকেট বেছিকৈ ভাল পোৱা কাৰণ আৰু কিছুমানে কিছুমানে এনেকুৱা ধৰণৰ হয় কিছুমানে ফুটবল খেলি ভাল নাপায় কিছুমানে ক্ৰিকেট খেলি ভাল পায় সেইটো এটা কাৰণ কিছুমানে কি বুলি ক'ম এতিয়া কিছুমানে আপোনাৰ সেই খেলিবলৈ কিছুমানৰ যিদৰে দৌৰ দৌৰৰ প্ৰতি আপোনালোকৰ আকৰ্ষিত নহয় কিছুমানে ঠিক তেনেদৰে কিছুমানে ক্ৰিকেটতো দৌৰিব লাগে যিদৰে ফুটবলত দৌৰিব লাগে বা ৰানিং কৰিব লাগে ঠিক তেনেদৰে ক্ৰিকেটতো সিমানখিনি উপযোগী হয় যদিও সিমানো হেৰি কষ্টকৰ নহয় হয় কিয় কষ্টকৰ হয় সেইটোৰ প্ৰতি লক্ষ্য় ৰাখিও কিছুমানে ফুটবলতকৈ ক্ৰিকেট বেছি ভাল পোৱা হয় আৰু তে এনেদৰে ফুটবলৰ খেল খেলিবলৈ গ'লেও কিছুমানৰ এনেদৰে ঠিক তেনেদৰে সুবিধা নাপায় তাৰ উপৰিও ক্ৰিকেটে ক্ৰিকেটত ঠিক তেনেদৰে খেলিব পাৰে দুই তিনিজন লগ লাগিও ঠিক তেনেদৰে কিছুমানে ফুটবল খেলতকৈ ক্ৰিকেট বেছিকৈ ভাল পোৱা কাৰণ